মই ঘৰ ঝাৰুৰে মোচোঁ আৰু মোচা কাপোৰ আছে তাৰে সাৰোঁ আৰু মোচোঁ মোৰ ঘৰত আপোনাৰ আগতে আছিল গৰুৰ গোবৰ আমি ব্যৱহাৰ কৰিছিলোঁ যেতিয়া আগতে আমি সৰু আছিলোঁ মা আইতা ককা ইহঁতে গোহালিঘৰ চোতালঘৰ পাকঘৰ এইবোৰ গৰুৰ গোবৰ দি মোচিছিল ইয়াৰে উপকাৰিতা বুলি ক'লে আপোনাৰ গৰুৰ গোবৰটোৱে বহুত বীজাণু নোহোৱা কৰে লগতে আপোনাৰ মাটিৰ উৰ্বৰতা বঢ়াই আৰু ধৰক আপোনাৰ প্ৰদূষিত নকৰে গৰুৰ গোবৰ আমি জানোৱেই গৰু গৰু ক'বলৈ গ'লে গোটেই গৰু আপোনাৰ আদিৰ পৰা গুৰিলৈকে গোটেইটোৱে ব্যৱহাৰকাৰী হয় আপোনাৰ গৰুৰ গোবৰৰ পৰা আদি কৰি গৰুৰ ছালৰ পৰা গৰুৰ গাখীৰৰ পৰা এইবোৰ গোটেইখিনিয়ে আপোনাৰ ব্যৱহাৰকাৰী হৈয়ে থাকে আপোনাৰ আমাৰ দৈনন্দিন জীৱনত গৰুৰ গোবৰে প্ৰধানতে আপোনাৰ পৰিৱেশটো চাফা কৰে ভাল সাৰ হয় যাৰ ফলত আপোনাৰ খেতি বাতিতো দিব পাৰি আৰু ধৰক সেয়াই আৰু সেইখিনিয়ে আৰু গৰুৰ গোবৰৰ সুবিধা